হয় লকডাউনত মই বহুতো বস্তু ৰান্ধিবলৈ শিকিলোঁ কেক বনাবলৈ শিকিলোঁ আৰু নানান ৰকমৰ অসমীয়াৰ যি খাদ্য যি বনাব নাজানোঁ মাৰ যোগেদিয়ে হওঁক বা মোৰ সহপাঠীয়ে হওঁক বা যিয়ে হওঁক ওচৰ চুবুৰীয়াই হওঁক সকলোৱে মোক সহায় কৰিছে মোৰ ৰান্ধিবলৈ মই বহুতো বস্তু শিকিলোঁ লকডাউনত মিঠাই পৰা আদি কৰি অসমীয়া খাদ্য পৰা আদি কৰি কেকৰ পৰা সকলোবোৰ বস্তু মই ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ আৰু ভালদৰে ৰান্ধিবও পাৰিলোঁ ভাল লাগিলে লকডাউনৰ যোগেদি বহুতো মানুহ অভিজ্ঞতা হ'ল ৰন্ধাৰ ৰন্ধাৰ যোগেদিয়ে হওক বা কৰ্মক্ষেত্ৰতে হওঁক ঘৰত থাকি বহুতো কথা শিকিব পাৰিলে তেওঁলোকে পৰিয়ালৰ লগত থাকি